অঁ অঁ গাঁৱৰ খেলৰ গোপিনী মূল মূল গোপিনী কেইজনীমান আনি নীতি নিয়মৰে তাইক চাৰি দিনীয়া গাটো ধুৱাই মেলি সমাজৰ মাজত বহুৱাই কেঁচা পিঠাগুৰি আৰু প্ৰসাদ দিব বুট কল খাই তাৰ পিছৰ চাকি বন্তি জ্বলাই যদি তুমি সাত দিনত বিয়া তুলিব নোৱাৰা তেন্তে গোপিনীৰ মাজতে তাইৰ লগৰ ছোৱালী সাতজনী হওক পাঁচজনী হওক সমাজৰ মাজতে বহুৱাই পিঠাগুৰি খুৱাবা আৰু পিঠাগুৰি খোৱাই গোটেই গোপিনীৰ মাজতে কথাখিনি ভাঙি পাতি ক'বা বোলে মোৰ বিয়া তুলিবলৈ সমৰ্থ নাই বা চাৰি দিনতে বিয়াখন তুলি পেলাওঁ বুলি ভাবিছোঁ কি কৰিম বুলি তেতিয়া গোপিনীয়ে বিধান দিব সেই মতে তুমি চাৰি দিনতে কনাই পেলাই খুলি মেলি আৰু গোপিনীক জলপান খোওৱা কি খোওৱা খোৱাই পেলাই নী নীতি নিয়ম কৰি পেলাই এদায় কৰি পেলাবা আৰু অঁ হ'ব বাৰু যাম